গ্ৰামাঞ্চলৰ লোকক খেলে বহুত ধৰণে লাভাৱান্বিত কৰে ইয়াৰ প্ৰথম কথা হৈছে কি গ্ৰামাঞ্চলত যিখিনি ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীয়ে হওক বা খেলৰ প্ৰতি যাৰ আগ্ৰহ তো সেই ল'ৰা ছোৱালীখিনিৰ এটা বিশেষ সময় থাকে যে তেওঁলোকৰ স্কুল আৰম্ভ নটাৰ পৰা তিনিটালৈকে থাকে তিনিটাৰ পৰা ধৰি লওক ছটালৈকে যিটো সময় সেই সময়টোত তেওঁলোকে ক্ৰিকেটেই হওক ফুটবলেই হওক ভলীবলেই হওক তেওঁলোকে ধৰি লওক সেইখিনি সদায় তেওঁলোকে প্ৰেক্টিচ কৰে আৰু তাৰ বিনিময়ত হয় কি আমাৰ যিবোৰ খেলৰ যিসমূহ এছ'চিয়েশ্যন আছে যে ৰঞ্জী ট্ৰফী খেলাই বা ফুটবল আপোনাৰ ডে' নাইট হওক তো তেওঁলোকে এটা এটা প্লেটফৰ্ম দিয়ে এই ল'ৰা ছোৱালীখিনিক আৰু এই ল'ৰা ছোৱালীখিনিৰ কি হয় সেইটোৰ প্ৰতি ধৰি লওক এটা তেওঁলোকৰ এটা ইণ্টাৰেষ্ট বনে যে ঠিক আছে খেলটো খেলিম আৰু তাৰপিছত কি হয় খেল খেলি পেলাই যেতিয়ালেকে তেওঁলোকে ষ্টেট লেভেল হওক বা ধৰি লওক আমাৰ অসমৰতো বহুতখিনি এনেকৈ উদাহৰণ আছে যে খেলৰ ধৰি লওক বক্সিঙৰ পৰা আদি কৰি নাম ক'ব নেলাগে নাম এইটো কাৰণে কোৱা নাই চবেই চিনি পায় বক্সিঙেই হওক বা কেৰেটেই হওক ফুটবল হওক য' মানে যিয়েই নহওক ক্ৰিকেটৰো হওক বা খেলৰ বেলেগ বেলেগ আৰু ধৰি লওক পুলিচ ট্ৰেইনিঙৰ পৰা আদি কৰি চবৰ কাৰণে আমাৰ যিটো ধৰি লওক শাৰীৰিক এটা আমাৰ ইমপ্ৰুভমেণ্ট বিচাৰে তো সেইখিনি সেই খেলখিনিয়ে আনে আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আটাইটকৈ ভাল কি উঠি অহা ল'ৰা ছোৱালীবোৰৰ অকণমান যিহেতু স্বাস্থ্য স্বাস্থ্যটো ভাল হৈ থাকিবৰ বাবে এই খেলখিনি নিয়মিতভাৱে প্ৰশিক্ষণটো লোৱাটো মাক দেউতাকৰো দ্বায়িত্ব কাৰণ অকল ঘৰৰ ভিতৰতে বহি তেওঁলোকে ক্ৰিকেট ফু টিভিত চাই বা হেৰিয়ত চাই এইটো একো আপোনাৰ কামত নিদিয়ে য'ত ফিল্ডত যেতিয়ালৈকে মানুহখিনি নেনামে যেতিয়ালৈকে ল'ৰাটোৱে ধৰি লওক এই ড্ৰাইভ মাৰি পেলাই বলটো ধৰিলে অকণমান লুতুৰি পুতুৰি হ'ল বোকাত বা সি তো তেওঁলোকে সেইটো গম পাই যায় যে নেক্সট টাইম ধৰি লওক এনেকৈ বলটো ধৰি ল'ব লাগে আৰু এইটো এটা আপোনাৰ ক'বলৈ গ'লে এটা এতিয়া প্ৰফেশ্যন হৈ পৰিছে এটা কে ক্ৰিকেটাৰ হওক বা ধৰি লওক এটা ফুটবল খেলাৰে এজন হওক বা ধৰি লওক ভলীবল খেলাৰে হওক তেওঁলোকেৰ কাৰণে আজিকালি ক্লাব আছে ক্লাবত আপোনালোকক পইচা দিয়া হয় আপুনি বাহিৰলৈয়ো যদি যায় তো বাহিৰতো আপুনি দেখি পাব দেলহি মুম্বাই কেলকাতা যিয়ে নহওক তেওঁলোকৰ এটা ক্লাব এছ'চিয়েশ্যন থাকে য'ত নেকি আৰু এই খেলা ল'ৰা ছোৱালীবোৰক তেওঁলোকে উদগনি জনায় তেওঁলোকে ইনস্পায়াৰ কৰে যে হয় আহক খেলক কাৰণ এইটো এটা প্ৰফেশ্যন হয় আপোনাৰ যিমানে ভাল খেলিব সিমানে আপুনি ওপৰলৈ যাব সিমানে আপুনি ষ্টেট খেলি আছে কাইলৈ আপুনি কণ্টিনেণ্টেল খেলিলে পৰহিলৈ অলিম্পিকছতো ধৰি লওক চাঞ্চ পালে তো এইটো এটা নাম হয় আপুনি দেশৰ কাৰণে খেলি পেলাই এটা কিবা

তো কি হৈ যায় এই স এই ল'ৰা ছোৱালীবোৰক ধৰি লওক তেওঁলোকে সময় দিয়ক বা নিদিয়ক কিন্তু এই বিষয়টোত যদি অলপ পাৰ্গত কৰি দিয়ে তো তে সেই ল'ৰা ছোৱালীখিনি নিজে নিজে যাব পাৰে এইটো বিষয় আৰু আজিকালি মই বিশেষকৈ ধন্যবাদ কৰিছোঁ এই মাক দেউতাকসকল যিসকল মানে পেৰেণ্টছ্ আছে কাৰণ এইটো এইটো আমাৰ ধৰি লওক প্ৰফেশ্যন বুলি বহুত পিছতে অহা কিন্তু এতিয়া তেওঁলোকে যে ল'ৰা ছোৱালীখিনিক বাহিৰলৈ উলিয়াই আনিছে আমাৰ দেশৰ ভৱিষ্যত হয় এই ল'ৰা ছোৱালীখিনি আমিও বিচাৰোঁ যে খেলে কুদে তেওঁলোকে বাহিৰত ৰজনজনাই থাকক আমাৰ দেশৰ নাম আনক আৰু সেইকাৰণে গ্ৰামাঞ্চলৰ যিটো আৰু মই বিশেষকৈ চৰকাৰৰ যিটো মানে প্ৰচেষ্টা যে এছ'চিয়েশ্যন খুলি দিছে ক্লাব ক্লাব ঘৰৰ কাৰণে তেওঁলোকে ধৰি লওক এটা পুঁজি দিছে যে ক্লাব ঘৰটোত কেৰম বোৰ্ডখন লাগিব পাৰে এই ইয়াত ভলীবলটো লাগিব ফুটবলটো লাগিব তো তেওঁলোকে সেইখিনি যোগান ধৰিছে আৰু সেইকাৰণে আমাৰ ল'ৰা ছোৱালীখিনি এতিয়া বাহিৰলৈ ওলাই অহাত সহায় হৈছে তো বিশেষ আৰু কথা আৰু এটা কথা হৈছে যে খেল কুদ যেতিয়ালৈকে কৰি থাকিব বেমাৰ আজাৰো ধৰি লওক সেইটো মতে গৈ থাকে তো খেল কুদৰ লগে লগে তেওঁলোকৰ যিটো ধৰি লওক খেলি খেলি যিটো এটা মানে তেওঁলোকৰ বডীৰ যিটো ষ্ট্ৰাকচাৰ হওক বা পাৱাৰ হওক আমি যিটো ইমিউনিটি বুলি কওঁ আমাৰ যোনটো বডীৰ এটা থাকিব লাগে যে আমি কাইলৈ জ্বৰ নপৰোঁ কাইলৈ মোৰ বেমাৰ নহওক তাৰ কাৰণে আমি খেল কুদবোৰ কৰি থাকিলে বা ছুইমিঙে হওক বা কিবা হওক বা সাঁতোৰ হওক কিবা হওক এইবোৰত যদি আৰু দৌৰা দৌৰি কৰি থাকিলে আমাৰ ব্লাড চাৰ্কুলেশ্যনৰ পৰা আদি কৰি আমাৰ বহুতখিনি মেটাবলিক যিটো বডী আমাৰ এক্টিভিটিছ আছে সেইখিনি আমাৰ বডীয়ে চাৰ্কুলেশ্যনত সহায় কৰে আৰু বিশেষকৈ আমি এই গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীৰ বিষয়ে কেলৈ ক'ব লাগিব তেওঁলোকে শাক পাচলি হওক বা যিটো আমাৰ ৰ ফুড ধৰি লওক দাইলখিনিয়ে হওক বা আপোনাৰ চাটনিয়ে হওক বা ধৰি লওক মাংসৰ মাংস খোৱাৰে যিটো মাংসৰ আমাৰ স্তৰ যিটো ষ্টাইল সেইখিনি প্ৰায় ধৰি লওক এই খেল কুদবোৰ কৰি থাকোঁতে তেওঁলোকে তিনিটা কণী খাব ধৰি লওক অকণমান মাংস খা তেওঁ তেওঁলোকৰ ডাইটিংটোও ভাল হৈ থাকে যিটো সহায় কৰে আপোনাৰ ধৰি লওক স্বাস্থ্য বিষয়ে তো এই স্বাস্থ্যটোও ভাল হৈ থাকে খেল কুদো হৈ থাকে কাইলৈ পৰহিলৈ নাম এটাও আনে আৰু ধৰি লওক মাক দেউতাকৰ কাৰণে এটা এইটো এটা ভাল বিষয় যে নিজৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে আমুকত ফাৰ্ষ্ট পালে বা তামুকত ফাৰ্ষ্ট পালে বা দৌৰতে ফাৰ্ষ্ট পালে তো সেই মেডেলটো তেওঁলোকৰ বাবে এটা বহুত মানে উল্লেখযোগ্য দিশ কাৰণ ল'ৰাটো বা ছোৱালীজনীয়ে আগবাঢ়ি গৈছে আৰু সেই সেইদৰে ল'ৰাটো বা ছোৱালীজনীয়ে নিজৰ মেণ্টেল পাৱাৰটো গোটাব পাৰিছে তেওঁলোকৰ কাইলৈ লাজটো ভাগিছে কাৰোবাৰ আগত ফেচ কৰিব পাৰিছে তো মই ভাবোঁ কি এইটো এটা ভাল কথা খেলে বহুতখিনি সহায় কৰিছে আৰু ক'বলৈ গ'লে কাইলৈ অহা সৰুচামেও সেইটো যাতে এটা প্ৰফেশ্যন হিচাপে লওক কাৰণ খেল খেল কুদ বুলি এতিয়া কোনো কথা নাই খেল কুদ বুলি এইটো এটা প্ৰফেশ্যন হৈছে আৰু গ্ৰামাঞ্চলত বিশেষকৈ এই এছ'চিয়েশ্যনবোৰ গৈ আৰু অলপ প্ৰচাৰ কৰক তেওঁলোকে আৰু অলপ তাতে ডে' নাইট পাতক অলপ কিবাকিবি এনেকৈ খেল কুদ আৰু যিহেতু এনুৱেল স্পৰ্টছ্ বুলি আমাৰ ইয়াত কিবা এটা থাকেই স্কুলৰ স্তৰত যে এনুৱেল স্পৰ্টছ্ হ'ব সেই তাতো যাতে মাষ্টৰ মাষ্টৰনী যিয়ে নহওক লাগিলে পেৰেণ্টছ্ গাৰ্জেন যিয়ে নহওক তেওঁলোকে উৎসাহ দিয়ক ল'ৰা ছোৱালীখিনিক জইন কৰিবলৈ কাৰণ এই ইয়াৰ পৰা বহুত লাভ লাভজনক পেৰেণ্টছখিনিও হ'ব আৰু ইষ্টুডেণ্টখিনিও হ'ব তো সেইটোৱে